অ' তেতিয়া খুলিব পৰা হয় মানে কথাটো হ'ল কি খুলিব পৰা হ'ব কিন্তু প্ৰথম কথা হ'ল কি এই পুজিটো লাগিব আৰু জেগা লাগিব তেনেধৰণে বস্তুটো কৰিব পৰা হ'ব এতিয়া মানে ক'ত কৰা হয় কেনেধৰণে কৰা হ'ব কেনেকুৱা জাতৰ পোৱালি অনা হ'ব কিমান পোৱালি সংগ্ৰহ কৰা হ'ব কেনে কেনেধৰণে এইটো মানে কৰিব পৰা হয় সেইটো চিন্তা কৰক আপুনি লাগিব লাগিব

নহয় মানে প্ৰথমতে আচলতে নহয় প্ৰথমতে গাহৰিটো পুহিবৰ কাৰণে আমি প্ৰথমতে দুয়োজন গৈ ব্লক লেভেলত কথা পাতোঁ ব্লক লেভেলত কথা পাতিলে ব্লকে কিছুমান সুবিধা দিয়ে যিহেতু মানে ঋণ হিচাপেও দিয়ে আৰু অন্যান্য কিছুমান সুবিধাও দিয়ে অ' সেইখিনিৰ লগত তেনেকে চৰকাৰৰ লগত যোগাযোগ কৰি যদি আমি ফাৰ্মখন খুলিব পাৰোঁ তেতিয়া চৰকাৰৰ উপকৃত হ'ল আমিও উপকৃত হ'লো সেইটো ছিষ্টেমত কৰিলে ভাল হ'ব বুলি ভাবোঁ তাকে আপুনি কি ভাবে

হয় হয় হয় দিয়ে দিয়ে দিয়ে

লাগিব লাগিব অ' জেগাটো বাৰু হৈ যাব জেগাটো মানে মোৰ এক ছটিয়াকৈ মাটি এবিঘামান আছে

অ' চুবুৰীৰ পৰা মানে প্ৰায় ঘৰৰ পৰা প্ৰায় তিনি চাৰি তিনি কিলোমিটাৰ দুই কিলোমিটাৰ আঁতৰতে হ'ব দিগদাৰ দিগদাৰ হয় হয় হয়

অ'

অ' নহয় মানে কথাটো হ'ল কি এই গাহৰি পুহাৰ আগত যি আগতে গাহৰি পুহিছে তেখেতসকলৰ লগত আচলতে যোগাযোগ এটা কৰি ল'লে কোনটো প্ৰজাতিৰ পোৱালি আনিলে ভাল হয় আৰু কোনটো প্ৰজাতিটোৰ ৱে'ট বাঢ়ে এই মানে জাতৰ কথাই অ' সেইটো কৰি ল'লেহে ভাল হ'ব নেকি আমাক আচলতে কি বস্তুটো পুহিলেই নহ'ব বস্তুটোৰ পৰা আইটো হোৱাৰ ব্যৱস্থাটোহে মেইন অঁ অঁ অ' আই হ'ব লাগিব তাৰমানে কিছুমান প্ৰজাতিৰ পোৱালি আচলতে খুব সোনকালে ডাঙৰ নহয় আৰু কিছুমান প্ৰজাতি অঁ হয়

নহয় হয় অঁ অঁ অঁ ঠিক আছে ঠিক আছে